হেল্ল'

অঁ লাগিছে আমাৰ আজিকালি যে ওলাইছে গোটেইবিলাকে পাব মানে মেৰি ডিজাইনো আছে এনে ঘৰুৱা ঘৰুৱা কামত পিন্ধা আছে সেনেহেন বিয়া বিহুতো পিন্ধা আছে বহুত ধৰণৰ আছে আপোনাক কিমান বা দামৰ বস্তু লাগে সেইমতে নিব পাৰিব আছে লাগিছিল নেকি হ'ব আপোনাৰ দুই হাজাৰৰো আছে হাজাৰৰো আছে মানে যিমান আপুনি কোৱালিটি চাই সিমানৰে দাম পাব হ'ব আৰু বেলেগ বেলেগ ভেৰাইটি পুৱা দছটামানত আমি দোকান সেই গ'লে আহিলে লগ পাব দিয়ক দছটামান অঁ ঠিক আছে দিয়া